হেল্ল' অঁ কোনে ক'ৰ পৰা ক'লে অঁ হয় হয় লাগিছে

তেনেকৈ আচলতে আমাৰ লাইব্ৰেৰীত সদস্য ভৰ্তি হ'ব লাগে মেম্বাৰশ্বিপ ল'ব লাগে মেম্বাৰশ্বিপ ল'ব পাৰিব অকণমান অলপ পইচা জমা দিব লাগিব দি মেম্বাৰশ্বিপ ল'লে কাৰ্ড এখন পাব কাৰ্ডখন পালে সেইমতে আপুনি কাৰ্ডখনত আমাৰ ইচ্যু কৰি দিম আমি ইচ্যু কৰাৰ পিছত আপুনি কিতাপ নিব পাৰিব আকৌ আমাৰ পোন্ধৰ দিন বিশ দিনৰ এটা সময় থাকে সেইটো ডিউৰেশ্যনৰ পিছত কিতাপখন ঘূৰাই দিব লাগিব আৰু কেনেকুৱা কিতাপ লাগিব অঁ পোন্ধৰদিন মিনিমাম পোন্ধৰদিন আমি দিওঁ কাৰণ অন্য মানুহো থাকেতো অঁ অঁ অঁ অঁ আচ্ছা আচ্ছা তেনেকুৱা উপন্যাস ডাইৰেক্টলি মানৰ আক্ৰমণ বুলি তেনেকুৱা কিতাপ মই চাব লাগিব কিন্তু এনে উপন্যাসত তথ্যভিত্তিক উপন্যাস আছে এই এখন মানে আজাৰ বুলি এখন উপন্যাস আছে সেইখনত মানে মানৰ আক্ৰমণৰ সময়ত আমাৰ কেনেকুৱা পৰিস্থিতি হৈছিল তাৰ আগতে মোগলৰ আক্ৰমণ তাৰপাছত মানৰ আক্ৰমণ তাৰপাছত এই আজাৰ মানে আচলতে বেমাৰ সেই বেমাৰবিলাক কেনেকৈ আহিছিল এই মানে মানৰ আক্ৰমণৰ পিছত আহি আমাৰ অসমীয়া মানুহৰ কেনেকুৱা অস্তিত্ব বিপন্ন হৈ গৈছিল অসমীয়া মানুহ অসমৰ গাঁওবিলাক নাইকিয়া হৈ গৈছিল তাৰপাছত এনেকুৱা এনেকুৱা হেই বস্তুখিনি ধুনীয়াকৈ লিখা আছে তাত সেইখন আছে অঁ সেইখন বোধহয় ধ্ৰুৱজ্যোতি বৰা নেকি সম্ভৱ ধ্ৰুৱজ্যোতি বৰা হ'ব তেখেতৰ কিতাপ ডাঙৰ কিতাপখন ডাঙৰ ভলিউম অঁ আহে আহে আহে আহে অঁ আমাৰ মানে বাহিৰৰ অঁ সেইবিলাক আমাৰ আছে সংৰক্ষণ কৰা আছে পাব হয়তো দুই এখন কেতিয়াবা নাপাবও পাৰে কোনোবাই এনেকৈ লৈ যায়তো আমি যিমান পাৰোঁ আমি ৰাখোঁৱে

অঁ অঁ অঁ আমি তেতিয়া খোলোঁ লাই লাইব্ৰেৰী ঠিক আছে অঁ অঁ অঁ অঁ